অঁ মই দোকানতে আছোঁ

অঁ অঁ নিবহি বাৰু সদায় আপোনালোকে খায়েই থাকে ছোৱালীজনী বা ল'ৰাটো পঠিয়াই দিব ডিচকাউণ্ট দি মই দি পঠিয়াম বাৰু হ'ব হ'ব